আমাৰ এইটো অঞ্চলত চিকিৎসালয় আছে আছে যদিও বহুত দূৰতহে আছে খবৰ দিলে মাতিলেহে আহে আমাৰ আমি গৰু পোহোঁ গৰুৰ বহুত যত্ন কৰিব লাগে ৰাতিপুৱা গৰুক বাহিৰত এৰাল দিব লাগে আৰু গৰুক ঘাঁহ পানী সেইবোৰ মাজে মাজে যোগান ধৰিব লাগে চাপৰ আৰু দানা বনাই গৰুক খাবলৈ দিলেহে গৰুৰ গাখীৰ বেছি ওলায় হেৰি গৰু চাবৰ কাৰণে মাজে মাজে চিকিৎসালয়ৰপৰা খবৰ দি ভেকচিনো দিয়াব লাগে গৰুৰ খাদ্যৰ এক নম্বৰ বস্তু হ'ল ঘাঁহ ঘাঁহ আৰু পানী এই বস্তুকেইটা দিনে দিনে ৰাতিয়ে যোগান ধৰিব লাগে আৰু গৰু সদায় চৰাবলৈ নিনিলেও ঘৰত দানা যোগান ধৰিব লাগে লগত চাপৰ আৰু দবলৰ তুঁহ সেইদৰে না না ধৰণৰ কচু কাটি আনি গৰুক দানা দিওঁ তেতিয়া বহুত গাখীৰ পাওঁ গৰু গধুলি হ'লে আকৌ গড়ালতো চফা কৰি মেলি গৰুক গোহালিত সোমোৱাওঁ গোহালিত মই আকৌ খেৰ দানা আৰু ঘাঁহ এইখিনি খাবলৈ দিওঁ তেতিয়াহে গৰু গৰুৰ স্বাস্থ্য ভাল হয় থাকে মাজে মাজে চিকিৎসালয় বাবে পৰা মাতি ভেকচিনো দিয়াই থাকিব লাগে প্ৰায় আমাৰ গৰুৰ লগত ছয় সাত হেজাৰ পইচা খৰচ হয় আৰু কষ্টও যথেষ্ট হয় ছাগলীয়ো আমি পোহোঁ ছাগলী পোহোঁ যদি ৰাতিপুৱা সিহঁতক এৰাল দিওঁ আৰু নহ'লে বা মেলিয়ো দিব পাৰোঁ সময়মতে বিচাৰি যাব লাগে আৰু বিচাৰি আনি দানা পানী খুৱাব লাগে খুৱাই পেলাই সিহঁতৰ গড়াল বহুত চাফ চিকুণ যত্ন কৰি ৰাখিব লাগে আৰু সিহঁতৰ বেমাৰ আজাৰ হ'লে চিকিৎসালয়ৰপৰা মাতি ভেকচিন দিয়াব লাগে আৰু বহুত চাফ চিকুণকৈ ৰাখি সেই ঘাবোৰ ধুব লাগে ফোঁহা চোহা অনেক ছাগলীৰ বেছি বেমাৰ হয় ছাগলীৰপৰা পোৱালি হয়তো ছমাহৰ মূৰত জন্ম হয় জন্মৰ পাছত সিহঁতৰ পোৱালিতো বহুত কষ্টৰ বিনিময়তহে ডাঙৰ কৰিব পাৰোঁ পোৱালি ডাঙৰ হ'লে আমি মাইকী পোৱালি দিলে প্ৰায় তাক পোহোঁ আৰু মতা ছাগলী জন্ম হ'লে তাক আমি বেচি দিওঁ কেলেই দিওঁ সিয়ে লগত নাথাকে মাকৰ লগৰপৰা বাহিৰত গুচি যায় সেইটো কাৰণে আমি ছাগলী বেচোঁ ছাগলীৰপৰা বহুত কষ্টও হয় আৰু খৰচো বহুত কৰিব লাগে কমেও দুহেজাৰ তিনিহাজাৰ ছাগলীৰ লগত ছমাহৰ ভিতৰত চিকিৎসা ল'বই লাগে তেতিয়াহে ছাগলীৰ বেমাৰ আজাৰ ভাল কৰিব পাৰোঁ ইমানতে ময়ো কৈ শেষ কৰিলোঁ